অঁ নমস্কাৰ হয় কওকচোন হয়

হয় হয় হয় অঁ নিশ্চয় নিশ্চয় অঁ মই এতিয়া বৰ্তমান ধান খেতিৰ লগত জড়িত আৰু খৰালি সৰিয়হ আৰু আলু খেতি কৰোঁ হয় হয় হয় হয় হয় হয় খেতি অলপ সৰহকেই লগাওঁ বাৰু এই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যথেষ্ট সহায় পাইছোঁ আৰু ধান খেতিৰ ক্ষেত্ৰতে হওক বা সৰিয়হ খেতিৰ ক্ষেত্ৰতে হওক আৰু তেওঁলোকৰ ফালৰ পৰা মানে ধান খেতিৰ ক্ষেত্ৰত কি কৰিছে উন্নত জাতৰ ধান দিছিলে বীজ আৰু সেই ধানৰ বীজৰ খেতি কৰি পেনি আমি যথেষ্ট পৰিমাণে উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছোঁ দ্বিতীয়তে সৰিয়হৰ আমাক জাত দিছিলে আপোনাৰ টি এছ থাৰ্টী ছিক্স বুলি সেই জাতৰ সৰিয়হটো কৰাৰ ফলত মানে কি হৈছে সৰিয়হটো যথেষ্ট ওখও হয় আৰু খৰালি আপোনাৰ কি হয় আমাৰ ইয়াত যিহেতু বৰষুণৰ পৰিমাণটো কম হয় খৰালিত গতিকেনে সেই সৰিয়হৰ জাতটোৱে আপোনাৰ কম বৰষুণ হ'লেও ধুনীয়া উৎপাদন দিয়ে আমাক তাৰ পৰা আলু খেতি কৰিবলৈ আমাক প্ৰশিক্ষণ এটা দিছিলে দিন দিয়ালে নি পেনি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা সেইতো যোৱা বছৰ নিছিলে আমাক তাত আমি হাতে কামে প্ৰশিক্ষণটো লৈছিলোঁ গতিকেনে ক'ব লাগিব যে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ আমি খেতিয়কসকলে হয় হয় পাইছোঁ অঁ ধন্যবাদ ধন্যবাদ